হয় আমাৰ অঞ্চলত মানুহে মানুহে দৌৰ খোজ কঢ়া আদি ব্যায়াম কৰে আমাৰ ঘৰৰ ওচৰতে এখন ডাঙৰ ফিল্ড আছে সেই ফিল্ডখনলৈ বয়সীয়াল মানুহ আহে ডেকা সৰু সবেই আহে খোজ কঢ়িবলৈ দৌৰ কিছুমানে দৌৰেও স্বাস্থ্যৰ কাৰণে দৌৰা বা খোজ কাঢ়াটো বহুত উপকাৰী আমাৰ দেখিছোঁ দাদা বা সকলেও মানে পুলিচৰ বা আৰ্মি বা নেভি কিবা বি এছ এফ চি এছ এফ মানে আদি আদি ইণ্টাৰভিউ কাৰণে মানে দৌৰি আছে তো দেখিছোঁ কিছুমানে পাইছে কিছুমানে পোৱা নাই পোৱা নাই যদিও সিহঁতে এৰি দিয়া নাই কষ্ট কৰি আছে তো আমাৰ ফিল্ডখনতো দৌৰে বা ৰাস্তা ৰাস্তাটো দৌৰি দৌৰি বা খোজ কাঢ়িবলৈ ভাল ৰাতিপুৱা সময়ত ৰাস্তাটো বেছি ভাল ৰাতিপুৱা সময়ত যান বাহনবোৰ অকণমান কমকৈ যায় তো গধূলি মানে অলপ ভিৰ হয় ৰাতিপুৱা টাইমত গ'ল আৰু ভাল ময়ো যাওঁ ফিল্ডলৈ দৌৰিব বা খোজ কেতিয়াবা দৌৰো কেতিয়াবা খোজ কাঢ়োঁ তো মান স্বাস্থ্যটো ভালে ৰাখিবলৈ এইটো কোৱাটো আমাৰ উপকাৰী মানুহে মই বুলিয়েই নহয় চবেই স্বাস্থ্য ভালে ৰাখিবৰ কাৰণে দৌৰ খোজ কঢ়া আদি কৰি থাকিব লাগে সেইটো ভাল আৰু আৰু দৌৰ খোজ কঢ়াৰ আমাৰ আইতাসকলেতো দৌৰ দৌৰটো দৌৰিব নোৱাৰে বাৰু ইমানকৈ খোজ কঢ়াৰ প্ৰেক্টিচ বা প্ৰতিযোগিতাও হয় যোনে যিমান স্পীডত খোজ কাঢ়িব পাৰে তো আইতাসকলে মানে সেইটো কাৰণে প্ৰেক্টিচ কৰিব আহে আমাৰ ফিল্ডলৈ আইতাসকল মানে ইমানেই মানে অসুস্থ মানে হৈ আছে মানে এতিয়াও সেইবোৰ প্ৰতিযোগিতাত ভাগ ল'ব পৰা হৈ আছে ত' এইটো কাৰণে যে আইতাহঁতে আগৰ পৰাই সেইটো প্ৰতিযোগিতাত মানে ভাগ লৈ আহিছে খোজ কঢ়াৰ এতিয়াও লৈ আহিছে মানে আইতাহঁতৰ স্বাস্থ্যটো ভালেই আছে কয়টো মানে মানুহে খোজ কাঢ়িব লাগে বা দৌৰিব লাগে স্বাস্থ্য ভালে ৰাখে স্বাস্থ্যটো ভালে ৰাখিব কাৰণে এইবোৰ কৰিব লাগে কিছুমানে চাকৰিৰ কাৰণে ফিল্ডলৈ আহে কিছুমানে স্বাস্থ্যৰ কাৰণে আহে চব মানে মানুহে নিজৰ বেলেগ বেলেগ মন লৈ মানে ইয়ালৈ আহে চাকৰি ক্ষেত্ৰত বুলিয়ে নকওঁ আৰু খোজ কাঢ়ি থাকিব লাগে আমাৰ মই আৰু মা ৰাতিপুৱাই উঠি আমি ফিল্ডলৈ নাযাওঁ বাৰু এনেকৈ ৰাস্তাৰ ফালে যাওঁ ৰাস্তাৰ ৰাস্তাত মানে খোজ কাঢ়োগৈ ৰাতিপুৱা সোনকালে যাওঁ ৰাতিপুৱা চাৰিটামান বজাতে উঠোঁ পাঁচটামান বজালৈকে খোজ কাঢ়োঁ মায়ে মই দুইজনী আহি কিনে চাহ তা খাই অলপ ৰেষ্ট কৰি মই পঢ়োঁ ত' আবেলি আমি নাযাওঁ আবেলি গাড়ী চাৰিবোৰ অলপ বেছি আহে আৰু আলহী চালহীও আহে ৰাতিপুৱাটো ইমান গাড়ী চাৰিও কম আলহী চালহীও নাহে ৰাতিপুৱা ইমান তো সেইকাৰণে আমি মাই মই ৰাতিপুৱাই যাওঁ আৰু আৰু আমাৰ মায়েও কৈছে মায়েও মোক কয় খোজ কাঢ়িবি সোনকালে উঠিবি সোনকালে উঠিলে মানুহৰ স্বাস্থ্যটো মানে ভালে ৰাখে খোজ কাঢ়িব লাগে মোক সোনকালে উঠি বেলিৰ বেলিৰ মানে বেলিত সূৰ্যত ডি ভিটামিন থাকে বুলি কৈছে ডি ভিটামিন ল'ব লাগে তো সেইকাৰণে মই আজিকালি সোনকালে উঠিবলৈ অভ্যাস কৰিছোঁ আৰু মায়ে মই চাৰিটা বজাতে উঠি খোজ কাঢ়িব যাওঁ আৰু আৰু অকল মাই মই নাযাওঁ আমাৰ ওচৰ খুৰী খুড়াৰ জীয়েক ভণ্টি আৰু বৰমা আমি সকলো মিলি যাওঁ অকলে গ'লে ভাল নালাগে কিবা এটা আৰু চবৰে লগত যদি খোজ কাঢ়িব যাওঁ কথা পাতি পাতি মানে ভাল লাগে আৰু কিবা এটা খোজ কাঢ়িবলৈ গৈ তো সেইকাৰণে আৰু আমি খোজ কাঢ়িব যাওঁ আৰু সদায় আমি যাওঁ ফুৰিবলৈ গ'লে হয়তো ক'ৰবাত নাযাব পাৰোঁ এতিয়া সুবিধা নহয় ন ক'ৰবাত গৈ আমি মানে ঘৰত থাকিলে মানে সেইটো কৰোঁ আৰু খোজ কাঢ়িব যাওঁ আমাৰ অঞ্চলত বোলো বুলিয়ে নহয় আৰু সবৰ অঞ্চলতে এইটো মানে খোজ কঢ়াৰটো আছে আমাৰ আইতাহঁত মই আকৌ এতিয়া প্ৰেক্টিছ কৰি আছে আইতাহঁতেও এনেকৈ খোজ কঢ়াৰ প্ৰতিযোগিতাৰ কাৰণে তেওঁলোক আকৌ এতিয়া খে আকৌ এতিয়া মুম্বাইত খোজ কঢ়াৰ প্ৰেক্টিছ কৰিবলৈ মানে প্ৰতিযোগিতা ল'বলৈ যাব সেইকাৰণে আইতাহঁতে খোজ কাঢ়ি আছে

ভাল লাগে আৰু চবৰে লগত এনেকৈ থাকি খোজ কাঢ়িবলৈ গৈ স্বাস্থ্যও ভালে থাকিব আৰু মানুহৰ মনটো ৰাতিপুৱা সোনকালে উঠি খোজ কাঢ়িব গ'লে লগৰ মানুহবোৰক লগ পালে ভাল লাগে আৰু কথা বতৰা পাতি নহ'লে আৰু অকল ঘৰতে সোমাই ভাল নালাগে